এই আছোঁ এনেই ভাল ভাল তোমাৰ অঁ যাম যাম তাত যাব লাগিব তাত তোমালোকৰ এতিয়া হেৰি মেজিঘৰ বনোৱা ব্যৱস্থা কৰা হৈছে নেকি অঁ দিব লাগিব তোমাৰ এনেকৈ হাঁহ কুকুৰাৰ ভিতৰত কিবা এটা হাঁহ পাঁচ ছটামানকৈ দিব লাগিব হাঁহকে পাঁচ ছটামান দি দিব লাগিব

অঁ অঁ কৈছে ফালিব লাগিব এই অঁ মাতিব লাগিব চবকে

অঁ ৰখিব লাগিব

অঁ জপনা চপনা চুৰ কৰিবলৈ আছেই অঁ তাকে আকৌ অঁ আৰু মানস ছেত্ৰী গৈছিলে নেকি অঁ আৰু অঁ অঁ সেই ফূ্তি ফাৰ্তা কৰিব লাগে ন মোক কৈছিলে তোমাৰ এইটো এই আমাৰ ভীম ড্ৰাইভৰ ভাইটিয়ে তোমাৰ হেৰি দিম বুলি কৈছিলে কুকুৰা পাঁচটাকে দিম বুলি কৈছিলে আৰু তোমাৰ এইটো হেৰি নাচুৱে নাচুৱে দিম বুলি কৈছিলে কিবা এটা কি হাঁহ নেকি কিবাকিবি উৰুকা খুব ডাঙৰ হ'ব

অঁ খেল ধেমালি আছে এইবোৰ

অঁ দৌৰিব লাগিব চাগে যদি পাতে ভালকৈ ভালকৈ হ'লে দৌৰিব লাগিব

অঁ ভাল লাগে ভাল লাগে হয় হয় হ'ব লাহে ধীৰে অঁ অঁ অঁ কৈ যাম আকৌ মই কাইলৈ মানে যাম কাইলৈ মানে যাব লাগিব তোমালোক চব ওলালে যাম আৰু হয় তোমালোক চব ওলালে বোলো যাম আৰু বোলো লাহে লাহে অঁ এইফালে পাহাৰৰ ফালে যাব লাগিব চাগে খৰি আনিবলৈ অঁ অঁ

অঁ অঁ হয় হয় ভাল হ'ব ভাল হ'ব

অঁ সেইটো আৰু এতিয়া ধুনীয়া হ'ব ধুনীয়া হ'ব আকৌ বিহু ফাংচনো হ'ব বুলি শুনিছোঁ নহয় অঁ অঁ সেইয়া গ'লেহে মেজিঘৰটো বনাব লাগে এতিয়া

ভালেই হ'ব

অঁ অঁ অঁ দিম বুলি কৈছে ন অঁ সেইয়াই আৰু দি দিলে ভাল আৰু অঁ অঁ হয় হয় হয় হয় হয় এইবোৰ অঁ মাছকে দি দিব লাগে তুমি আধা কে জি অঁ আধা কে জি হ'লে ছয় দহ কে জিমান অঁ ভাল হ'ব তেতিয়া অঁ নহ'লে যদি গোটেইখিনিয়ে যদি মাংসই দি থাকে মাংস নোখোৱাখিনিয়ে কি খাব বুলি ন এনেকুৱা আৰু সেইটোৱে

অঁ

অঁ অঁ

হয় গোট খাব লাগিব অঁ দিয়া

অঁ আৰু এইবোৰ হেৰি নহয় হেৰি ভেলাঘৰ বনাবলৈ এতিয়া বাঁহ চাহ কাটিছে নেকি কোনোবাই

অঁ অঁ অঁ অঁ অঁ

হয় হয় সেইটোৱে আৰু পালেহিয়ে নহয় মাঘৰ বিহু

অঁ হয় হয় কাম বনবোৰ চবেই এৰি দিবও নোৱাৰে নহয় এতিয়া

কাইলৈ গৈ চাব লাগিব কাম বন যদি কৰা হয় যদি ল'ৰাবোৰ চব গোট খায় তেতিয়া কাম বন কৰিব লাগে ন কাম বনবোৰ বাঁহ চাহ কাটি পিনি বা খেৰ চেৰ অকমান নৰা চৰাবোৰ অকণমান কাটিবলৈ যাব লাগে

অঁ হয় নেকি

মাছকে দি দিবা হৈ যাব হৈ যাব ইমাননো কি আৰু ন

আকৌ তাৰপৰা ৰাতিপুৱাই তোমাৰ গাহৰি কাটিব নহয় গাহৰি লৈ আনিম যাম সেইটোতো আৰু গাহৰি চাই দিম অঁ সেইয়াই আৰু গোট খাব লাগিব আমাৰ এইফালে গাহৰি কাটিবও পাৰে আমাৰ এইডোখত বোলো গাহৰি কাটিলে ময়ে লৈ যাব পাৰিম অঁ

অঁ হয় হয় এনেকৈ কৰিব লাগিব কিবা এটা ব্যৱস্থা অঁ আৰু বিহু আৰু গাহৰি নোখালে ক'ত হ'ব আৰু ন কুকুুৰা খাই থাকিলে হ'ব নেকি ন

সেইটো আৰু নাই কাইলৈ যাবই লাগিব কাইলৈ গৈ পিনি তোমাৰ খবৰ খাতি কৰিমগৈ যদি চব যদি ওলাই আহে তেতিয়া কাম বন লাগিম কাইলৈ হয় নাই অঁ সেইটোৱে এতিয়াৰপৰা কৰি থাকিলে আৰু ন দেই কাইলৈ কাইলৈ যাব লাগিব তাকে এতিয়া কাইলৈ যাব লাগিব বোলো এতিয়া কাইলৈ যাম মই তোমাক ফোন মাৰিম ফোন মাৰিব লাগিব তুমি এতিয়া সেইটোৱে আৰু খৰি

ভাত পানী খালা নেকি নাই নাই খোৱা নাই সেইটো তোমাৰ অঁ সেইদিনা ভালকৈ খাব লাগিব অঁ এই যাব লাগিব যাব লাগিব সময়মতে একদম তোমাৰ অঁ এইটো আছে হাঁহ কুকুৰা অঁ আকৌ মেজি জ্বলাবলৈ জপনা জেওৰা সেইবিলাক আছেই

অঁ সেইটোৱে আৰু অঁ অঁ অকমান আকৰ্ষণীয় হ'লে গোটেইখিনি ভাল লাগে ন অঁ সেইটোৱে আৰু যাম কাইলৈ কাইলৈ তোমাৰ যাম মই দিয়া বাৰু এতিয়া ঠিক আছে তেন্তে শুবা ভাত পানী খাই পিনি ধুনীয়াকৈ অঁ দিয়া